পৰ্যটনে স্থানীয় ব্যৱসায়ৰ উন্নতিত বিভিন্ন ধৰণে সহায় কৰে আমি যেতিয়া কোনো এটা মন্দিৰ মন্দিৰসমূহক পৰ্যটনস্থল হিচাপে বাছি লওঁ তেতিয়া সেই মন্দিৰসমূহৰ কাষত গঢ়ি উঠা সৰু সৰু দোকান দোকানসমূহৰ দোকানসমূহ দোকানসমূহৰ ফলত দোকানসমূহ গঢ়ি উঠাৰ ফলত আমি তাৰ পৰা পানী কিছুমান লাগতিয়াল বস্তু যেনে পানী ধূপ তেল চাকি আদি সেই দোকানসমূহৰ পৰা লৈ মন্দিৰসমূহ মন্দিৰসমূহলৈ যাব পাৰোঁ তাৰ তাৰ ফলতো আমাৰ ব্যৱসায় ব্যৱসায় ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি হোৱা দেখা পোৱা যায় ক'ৰবালৈ পৰ্য পৰ্যটন পৰ্যটন ঠাইলৈ যাবলৈ হ'লে আমি সাধাৰণতে যাতায়তৰ আমাৰ সুবিধা থাকিব লাগিব যাতায়তৰ সুবিধাৰ বাবে আমি গাড়ী বা বাছসমূহক বাছি ল'ম যেতিয়া কোনো এঠাইলৈ আমি যাওঁ ভ্ৰমণ কৰিবলৈ তেতিয়া আমাৰ সুচল যাতায়তৰ খুবেই প্ৰয়োজন ৰেল বা বাছ আদিসমূহত আমি যাতায়ত কৰোঁতে যেতিয়া যাতায়ত কৰোঁ তাৰ ফলতো সেই বাছ চালকসকল সকলৰ তেওঁলোক তেওঁলোকৰ ব্যৱসায়ত বাছ চালক সকলক পইচা দিবলগীয়া যেতিয়া হয় তেতিয়া তাত তেওঁলোক সেইফালে তেওঁলোকৰ উন্নতি তেওঁলোকৰ উপাৰ্জন হোৱা দেখা পোৱা যায় তাৰ পাছত পৰ্যটক পৰ্যটক হিচাপে আমি যেতিয়া কোনো এঠাইলৈ পৰ্যটন কৰিবলৈ যাওঁ তেতিয়া তাত থকা খোৱাৰ ব্যৱস্থা থকা খোৱাৰ বাবে আমাক ঠাইৰ প্ৰয়োজন হয় সেইবাবে তাত সেইসমূহ সেই ঠাইসমূহৰ কাষত কিছুমান হোটেল বা তেনেধৰণৰ ঘৰ গঢ়ি উঠা দেখা যায় তাত আমি থকা লোৱাৰ সুবিধাসমূহ সুবিধা থকা লোৱাৰ সুবিধাসমূহ তাত কৰি দিয়ে তাৰ ফলত আমাৰ আমাৰ কোনো ধৰণৰ অসুবিধাৰ আমি সন্মুখীন হ'বলগীয়া নহয় তেনেদৰেও পৰ্যটনে স্থানীয় ব্যৱসায় সমূহৰ উন্নতিত সহায় কৰা দেখা পোৱা যায়